আঁচনি বুলি ক'বলৈ গ'লে চৰকাৰে বহুত ধৰণৰ আঁচনি দিছে তাৰে ভিতৰত অন্যতম হৈছে অৰুণোদয় আঁচনি এই আঁচনিটোৱে অসমৰ জনসাধাৰণক বহুতো লাভা লাভাম্বিত কৰিছে অসমৰ যিসকল দুখীয়া শ্ৰেণীৰ লোক আছিলে তেওঁলোকৰ কিছু এই অৰুণোদয় আঁচনিৰ জৰিয়তে কিছু সুবিধা হ'ব হৈ আছে যাৰ ফলত যিবোৰ দুখীয়া খাব নোৱাৰি নোৱাৰিছিলে ধৰ দুবেলা দুমুঠি খোৱাৰ কাৰণে সক্ষম হৈছে ইয়াৰ লগতে আৰু আছে কৃষি আঁচনি কৃষি আঁচনিৰদ্বাৰা খেতিয়কসকলৰ বহুতো সুবিধা হৈছে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ কৃষকসকলক যিমানখিনি বস্তুৰ প্ৰয়োজন খেতি কৰাৰ বাবে সেইখিনি চৰকাৰে দিছে ধৰি লওক ধানৰপৰা আদি কৰি যিবোৰ শস্য প্ৰয়োজন খেতিয়কক সেইবোৰ দিয়া হৈছে